মই নিজক স্বাস্থ্যবান কৰি ৰাখিবলৈ পুৱা পাঁচ বজাত উঠি মই আধা ঘণ্টাৰ বাবে দৌৰিবলৈ যাওঁ আৰু সন্ধিয়া মোৰ কৰ্মস্থানৰ পৰা ও উভতি আহি মই এঘণ্টাৰ বাবে মই জিমলৈ যাওঁ আৰু জিমৰ পৰা আহি মই আধা ঘণ্টা য়'গা কৰোঁ